হয় টেকন'লজি যিটো উচিত বুলি মই মানি লওঁ মানি লওঁ মানে কি আজিকালি টেকন'ল'জি প্ৰতিটো যে ধৰি লওক মোবাইল মোবাইলটো হ'লেই সকলো চাৰ্জৰপৰা আদি কৰি মোবাইলটো চলোৱাৰপৰা আদি কৰি সকলো টেকন'লজিয়ে থাকে টেকন'লজি দৰকাৰেই হয় মানুহক জানি লোৱাটো ভাল বাইক বাইক বাইকখন হ'লেও বাইকত গোটেই বস্তুখিনিতে টেকন'লজিয়েই বস্তু সেইকাৰণে টেকন'লজি হ'লে সকলো জানিবপৰা যায় আজিকালি প্ৰতিটো ক্ষেত্ৰত টেকন'লজিৰ দৰকাৰ হয় বাইক বা কম্পিউটাৰ কম্পিউটাৰ এটা যদি টেকন'লজি একো নজনা হয় নাজানে তেতিয়াতো কম্পিউটাৰটো চলাবই নোৱাৰিব সেইকাৰণে টেকন'লজিটো সকলোৱে কাৰণে উচিত শিকাটো শিকিলোৱাটো উচিত আৰু শিকিলেহে জানিব সকলো ধৰক টেকন'লজিৰ বস্তু চলাবৰ বাবে বা ইউজ কৰিবৰ বাবে টেকন'লজিটো খুব আজিকালি খুব জৰুৰী যেনেকৈ

গাড়ী গাড়ী এখন চলাবলৈ হ'লেও তাৰ টেকন'লজিটো জানিবই লাগিব টেকন'ল'জি চবতে থাকে সেইটো কাৰণে গাড়ীখন ক'ৰবাত বেয়া হ'লে বা ক'ৰবাত কিবা এটা হাৱাই ল'লে সেই গাড়ীখন নিজে বনাবলৈ অলপ চলপ জানিবই লাগিব সেইটোতো চব টেকনলজিয়েই থাকে বিশেষকৈ আজিকালিতো বেছি মোবাইলটোৱে মোবাইলতো অনলাইন হয় মোবাইলত আকৌ অনলাইন হয় আকৌ মোবাইলটো হয় আজিকালি ফোন পে' গুগল পে' চব কৰিব অ' কৰিবলগীয়া হয় সেইটো কাৰণে টেকন'লজিটো শিকি লোৱাটো ভাল আৰু শিকাটোৱে মই উচিত বুলি মই মানি লওঁ আৰু

ঘৰখনটো প্ৰতিটো ক্ষেত্ৰতে বস্তুবিলাকৰ যিবিলাক আমি ইউজ কৰি থাকোঁ মোবাইলে হওক কম্পিউটাৰে হওক এইবিলাক চব টেকনলজি চিষ্টেমছ অ'ফ টেকন'লজিয়ে আৰু মেকানিকেল হওক গাড়ীৰ মেকানিকেল কিবা এটা বস্তু জানিবলৈ হ'লে টেকন'ল'জি লাগিব ধৰি লওক এখন মটৰচাইকেলৰে যদি মটৰচাইকেলেই যদি কিবা এটা প্ৰথমৰপৰা লাষ্টলৈ গোটেই বস্তুবোৰ টেকন'লজি থাকে বা বেয়া এটা হ'লেও টেকন'লজিৰ শিক্ষাটো থাকিলে বুজি পোৱা হয় বনাবপৰা হয় জানিবপৰা হয় আৰু যেনেকৈ কম্পিউটাৰ কম্পিউটাৰৰ প্ৰতিটো ক্ষেত্ৰতে এতিয়া পঢ়া শুনা ক্ষেত্ৰত ল'ৰা ছোৱালী আজিকালিটো কম্পিউটাৰ এডুকেশ্যন লয় কম্পিউটাৰটো এডুকেশ্যন লোৱাৰ লগে লগে কম্পিউটাৰ বিষয়ে অলপ চলপটো জানিবই লাগিব সেইবিলাক হ'ল টেকনলজি কম্পিউটাৰ চলাবলৈ জানিবই লাগিব কম্পিউটাৰ তাৰ কানেকশ্যন দিব জানিবই লাগিব কম্পিউটাৰ কেনেকৈ কি ডাউনলোড কৰিব লাগিব চবটো টেকন'ল'জিয়ে এইবিলাক আৰু মটৰচাইকেলটো তেনেকুৱাই চলাবলৈ মটৰচাইকেলখন চলাবলৈ হ'লে ক'ত কি আছে কি নাই মটৰচাইকেল ক'ত তেল ভৰাই ক'ত ক'ত অ'ফ কৰে ক'ত ষ্টাৰ্ট কৰে সেইবিলাকো জানিব লাগিব টেকন'লজি সেইটো সেইবিলাকত খুব জৰুৰী হয় সেইকাৰণে টেকন'লজিটো শিকি লোৱাটো ভাল আজিকালি টেকন'লজি নহ'লে ফটককৈ মানে কি নতুন বস্তু এটা বা নতুন হেৰি বাইক এখন চলাবলৈ অসুবিধা হয় বিশেষকৈ টেকন'ল'জিটোৰ মানুহে থকাটো ভাল শিক্ষাটো মোবাইলতো লাগে আজিকালি চাৰ্জ দিব লাগে অ'ফ কৰিবলৈ অ'ন কৰিব লাগে বেটেৰী লাগে

মানে কম্পিউটাৰতো হয় সেই টেকন'লজি আজিকালি দৰকাৰ হয়